হেল্ল' ফুড কৰ্ণাৰ হয়নে মই আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা বিৰীয়ানি অৰ্ডাৰ কৰি খাইছিলোঁ মই আকৌ বিৰীয়ানি খাব বিচাৰোঁ বৰ্তমান মই এলটিআই কলেজৰ ওচৰতে আছোঁ মোৰ অৰ্ডাৰটো ইয়াতে আহি আপোনালোকে দি থৈ যাওক